মই কালি দোকানৰপৰা হেডফোন এডাল আনিছিলোঁ খৰ ধৰ হোৱাৰ কাৰণে তাত চেক কৰিব নোৱাৰিলো ঘৰত আহি লগাই চালো এফালে শুনি এফালে নুশুনি আজি লগাই চালো দুইফালেই নুশুনা হ'লোঁ সেইখন দোকানৰপৰা আৰু হেডফোন নানো এইডালো ঘূৰাই দিম বুলি ভাবিছোঁ